মই মোৰ জীৱনত এতিয়ালৈকে মাত্ৰ এটাই বহুদিনীয়া ভ্ৰমণ হাইক কৰিছোঁ ই ভ্ৰমণ হাইকটো মই মোৰ স্কুলীয়া দিনৰে পৰা বন্ধু আৰু বান্ধৱী নৱজ্যোতি দাস কংকন দাস মৃনাল ওজা প্ৰিয়ংকা ৰাভা প্ৰিয়ংকা ভৰালী আমি আমাৰ গোটেই স্কুলীয় বন্ধুৰ লগতেই এই ভ্ৰমণ হাইকটো মই কৰিছিলোঁ এই ভ্ৰমণ হাইকটো আমি যোৱা যোৱা দুহেজাৰ চৌবিছ চনৰ ডিচেম্বৰ মাহত আমি বহুদিনীয়া ভ্ৰমণ হাইকটো কৰিছিলোঁ এই ভ্ৰমণ হাইকটো আমাৰ কাৰণে আছিল অতি আনন্দময় আৰু অতি অনুভৱ কৰাৰ এটা অনুভৱ আৰু এই বহুদিনীয়া ভ্ৰমণটো আমি দহ দিনৰ বাবে কৰিছিলোঁ এই বহুদিনীয়া ভ্ৰমণটো আমি অৰুণাচল প্ৰদেশলৈ কৰিছিলোঁ অৰুণাচল প্ৰদেশলৈ গৈছোঁ অৰুণাচল প্ৰদেশত প্ৰদেশখন অতি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু স্কুলীয়া বন্ধু বান্ধৱীৰ লগত যোৱৰ এই অনুভৱটো মোৰ বাবে অতি আদৰণীয় কাৰণ স্কুলীয়া বন্ধু বান্ধৱীৰ লগত যোৱাৰ যোনটো আনন্দ সেই আনন্দটো সকলোতকৈ বেলেগ আৰু অৰুণাচল প্ৰদেশত চাবলগীয়া বহুতেই বস্তু আছে যেনেকৈ টাৱাঙ আৰু যিহেতু আমি দুহেজাৰ চৌবিছ বৰ্ষৰ ডিচেম্বৰ মাহত গৈছিলোঁ সেই সময়টো অৰুণাচল প্ৰদেশ চাবৰ বাবে অতি উপযোগী সময় আৰু তাত আমি বহুতো আনন্দ ফূৰ্তি কৰিলোঁ তাত থকা পৰ্বত পাহাৰ নদ নদী আদি চাই আমি নথৈ আনন্দিত হ'লোঁ তাত থকা মানুহৰ জীৱন যাপন শৈলীটো আমি জানিব পাৰিলোঁ তাত মানুহবোৰে কেনেকৈ থাকে কি কৰে কি খায় তাক আমি জানিলোঁ তাত থকা চাবলগীয়া বহুতো বস্তু চালোঁ আমি তাৰপৰা শিকিবলগীয়া শিকিলোঁ লগতেই তাত থকা পৰ্বত পাহাৰ আমি চালোঁ তাত আৰু এটা মোৰ অনুভৱ হ'ল তাত আমি কোনো ধৰণৰ আমি মানে আশ্ৰয় লোৱা নাছিলোঁ আমি নিজেই টম্বু টানি তাত আছিলোঁ আৰু সেই আমি টম্বু টানি আছিলোঁ অৰুণাচল প্ৰদেশৰে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত নদীকাষৰীয়া ঠাইত আমি আছিলোঁ আৰু সেই অনুভৱটো আৰু এই ফুৰিব যোৱা অনুভৱটো মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু আমি তাত চাবলগীয়া যিখিনি আছে গোটেইবোৰ ঘূৰিলোঁ ফুৰিলোঁ তাত আমি বহুতো বাধা বিঘিনীও পাইছিলোঁ বাৰু কিন্তু হ'লেও আমি সেইবোৰক নেওচি আমাৰ আমি তাত চাব লগা গোটেইবোৰ বস্তু চালোঁ লগৰবোৰৰ লগত ভাল সময় এটা কটালোঁ বহুত বস্তু জানিলোঁ শিকিলোঁ আৰু এই বৰ্তমান সময়ত এই যান্ত্ৰিকতাৰপৰা আঁতৰি নিজকে এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থাকি নিজকে বহুতো বস্তু জানিলোঁ নিজকে নিজে জানিলোঁ বুজিলোঁ শান্তিৰ এক সময় কটালোঁ

টম্বুত থকা অনুভৱটো নিজেই বহুতেই বেছিয়েই ভাল আছিল কিয়নো জীৱনত যিহেতু এতিয়ালৈ মোৰ সেইটোৱে প্ৰথমবাৰৰ বাবে অনুভৱ আছিল তাত নিজেই কাম কৰি নিজেই টম্বু টানি নিজেই ৰান্ধি বাঢ়ি খোৱাটোৰ অনুভৱ অতুলনীয় আৰু তাত লগৰবোৰ আছেই আমি মই মোৰ জীৱনত এই ভ্ৰমণটো কেতিয়াও পাহৰিব নোৱাৰোঁ মোৰ এতিয়ালৈকে এইটোৱে বহুদিনীয়া ভ্ৰমণ হাইক আছিল অৰুণাচল প্ৰদেশলৈ